অঁ হেল্ল' অঁ

অঁ অঁ হ'ব অঁ হ'ব হ'ব

অঁ হ'ব পিছত হ'ব পিছত ইহঁত গ'লে হ'ল আমাৰ তাতে ঘৰত সোমালে হ'ল তাতে ওচৰতে ঘৰ যখন একবাৰ আহি আছে যখন তাতে চাই আহিম গোটেই অঁ

আহোঁতে আহি কেনে পিছত এতে কি কৰিবি অঁ অঁ ভাত খাবি ন কি কৰিবি অঁ অঁ অঁ তাছত কি কেনেকৈ যাবি তে কে কি কেনেকৈ যাবি বা কি কৰিবি না আমি দুইজনে যাম ন কি আৰু কাইবা যাব

অঁ অঁ অঁ অ স্কুল নাই যে এখন গৰমৰ বন্ধ অঁ গ'লে হ'ল এ

আৰু কিমান সময় লাগিব সন্ধিয়া হয় ন কি হে অঁ

কি কৰিবি আহোঁতে আৰু পিছত আহোঁতে আৰু কি কৰি অলপ কৰিলে হ'ল খানিক বজাৰো কৰিব লগা আছে ন কি কৰিবি অঁ সন্ধিয়া হয় ন কি হে হয় যদি সোনকালে আহি আহোঁ আৰু সোনকালে আহিলে

কি আনিব লগা আছে নেকি কিবা কি কি বজাৰ তেনেকৈ আনিব লগা আছে এখন কিবা অঁ

হ'ব না অঁ না আৰু ক'ৰবাত সোমোৱা কি কৰা না ঘৰত যাবি আৰু সময় হ'লে অঁ অঁ অঁ অঁ দে দে